হেল্ল' আপুনি ঘূৰা ফুৰা কৰে নেকি টুৰ গাইড হয় নেকি হয় মই মই আমাৰ বৰগাংৰ মধুস্মিতাই কৈছোঁ আমাক মানে অসমখন মানে ঘূৰাব লাগিছিলে মানে অসমৰ চাহ বাগিচা ত' আমি ভাবিছিলোঁ আমি এই বিশ্বনাথ এই বিশ্বনাথ জিলাত থকা যিবিলাক বা চাহ বাগিচা আছে সেইবিলাক যাতে আপুনি কোন কোন জেগাত আপুনি ঘূৰাব পাৰিব আপুনি অকণ ক'ব পাৰিব নেকি হয় হয় শুনিছোঁ বাৰু

হয় হয় হয় আপুনি কেনেকুৱা হিচাপত মানে পইচাবোৰ লৈ আছে মানে অলপমান অ' হয় নেকি অলপমান কমাব আৰু লেছ ডেন কৰাই পেলাই অলপমান হয় বাৰু আপুনি অকণমান ভাল মিলাই চাব আৰু দেই ঠিকে আছে দিয়ক অ'